পৰিয়ালৰ এজন সদস্যৰ মৃত্যু হ'লেই গোটেই পৰিয়ালটোতেই শোকৰ ছাঁ পৰে তথাপিও মৃতকত সৎকাৰ কৰাটো এটা সামাজিক নিয়ম সকলো ধৰ্মাৱলম্বী লোকেই বিভিন্ন প্ৰক্ৰিয়াৰে মৃতকৰ সৎকাৰ কৰে আমাৰ গাঁওখন হিন্দু ধর্মৰ দ্বাৰা পৰিচালিত হয় অর্থাৎ সকলো মানুহেই হিন্দু ধৰ্মাৱলম্বী মোৰ গাঁৱত যেতিয়া মৃতদেহৰ সৎকাৰ কৰিবলৈ লয় তেতিয়া বিভিন্ন নীতি নিয়মৰ মাজেৰে যোৱা হয় প্ৰথমতেই মৃত মৃতদেহটো বাহিৰলৈ উলিওৱা হয় বাহিৰলৈ উলিয়াই তুলসীৰ তলত ৰখা হয় তুলসীৰ তলত ৰাখোঁতেই ধূপ ধূনা আদি দিয়া হয় আৰু সেৱা কৰা হয় পৰিয়ালৰ সকলো মানুহেই লগ লাগি মৃতদেহটোৰ ভৰিৰ ফালে সকলোৱে সেৱা কৰি আশীষ লয় শেষবাৰৰ বাবে মৃতকৰ মূৰৰ ফালে এটা খেৰৰ জুমুঠি ৰখা হয় সেইটো উমি উমি জ্বলিবলৈ জ্বলাই ৰখা হয় আৰু ইয়াৰ লগতেই ৰখা হয় এটা পানীৰ টেকেলি সৎকাৰ কৰিবলৈ বা মৃতদেহটো জ্বলাবলৈ গছ কট কাটোঁতেও বিশেষভাৱে এজোৰ তামোল পাণ দি গছজোপা সেৱা কৰি লোৱা হয় ইয়াৰ উপৰিও আমাৰ গাঁৱৰ সকলো মানুহেই যিসকলে খৰি দিবলৈ বা মৃতদেহ সৎকাৰ কৰিবলৈ আহে তেওঁলোকে লগত একোডালকৈ কাঠ বা বাঁহৰ খৰি লৈ আহে ইয়াৰ উপৰিও চিতাখন সাজোঁতেও বিভিন্ন নিয়ম পালন কৰে চিতাখন সাজোঁতে পোনপ্ৰথমেই মাটিটুকুৰ কিনি লোৱা হয় কিনাৰ পাছতেই চিতাডোখৰত সেই চিতা সজা হয় আৰু চিতাৰ কাষলৈ মৃতদেহ নি পুণৰ প্ৰাৰ্থনা কৰা হয় ইয়াৰ পাছতেই যিজনে মৃতদেহৰ চিতাত জুই দিব তেওঁ চাৰিপাক ঘূৰা ঘূৰি কৰি সেৱা কৰোৱা হয় আৰু সেই চাৰিপাকৰ লগতেই তেওঁ চাৰিওফালৰ পৰা মৃতদেহত জুই দিয়ে শেষত মৃতদেহ সৎকাৰ শেষ হ'লে টেকেলিটোত নিয়া পানীৰে সেই জুইকুৰা নুমুয়াই দিয়া হয় আৰু মৰিশালিত এটা কোমোৰা মৃতকৰ আত্মাৰ সদগতিৰ বাবে বা তেওঁৰ আত্মাৰ শান্তিত বাস কৰিবৰ বাবে ৰখা হয় লগতে পানীৰ টেকেলিটোত পুণৰ পানী ভৰাই তেনেকৈ ৰখা হয় যাতে বিভিন্ন জীৱ জন্তুৱে আহি সেই টেকেলিৰ পানী খাই নিজৰ পিয়াহ আতুৰ দূৰ কৰিব পাৰে আৰু তেনেকৈ আত্মাৰ সদগতি লাভ কৰ কৰা বুলি জ এটা জনবিশ্বাস আছে এনেকৈ মোৰ অঞ্চলত বিভিন্ন নীতি নিয়মৰ মাজেৰে শৱ সৎকাৰ কৰা হয়